দিনটোত ঘৰখনততো বহুত পানীৰেই প্ৰয়োজন হয় যেনে বাচন ধোৱা কাপোৰ ধোৱা ঘৰ মুচা খোৱা ফুলত পানী দিয়া চোতালখন ফৰফৰীয়া হৈ থাকিলে তাক ধূলিবোৰ ধাকিবলৈ পানী ছটিওৱা বিভিন্ন কাৰণতেই আমাক পানীৰ প্ৰয়োজন পানী ন'হলে আমাৰ নহয়েই আৰু গতিকে পানীটো সব ক্ষেত্ৰতে লাগেই ভাত পানী বনোৱাৰ পৰা খোৱা বোৱাৰ পৰা সবতে